হেল্ল' অঁ ৰিতু বাইদেউ অঁ কি কৰিছে চাহ তাহ খালে অঁ অঁ তাকে হেৰি এইটো কি এই পূজাৰ বিয়া গম পাই নাই অঁ এই বৰগাঙৰ পূজা যে তাইৰ বিয়া আপোনালোকক মাতিছে নে

অঁ অঁ আমাৰ এইফালে মাতি গ'ল তেন্তে আপোনালোকৰ ফালে গৈ আছে কৈছিলে মোক ৰিতু বাইদেউৰ ঘৰৰ ফালেও যাম বুলি মাতিবগৈ অঁ অঁ অঁ অঁ সেয়াই সেই ওচৰৰে ছোৱালী ন সৰুৰ পৰা পাইছোঁ ছোৱালীজনীও ভাল ল'ৰাটো হেৰিয়ৰ এইটো কি আমাৰ ঘৰৰ ওচৰেৰে যে হেৰি এইটো কি পংকজ অকণমান আঁতৰৰ হয় অকণমান হেৰিয়ৰ আপুনি চিনি পাইতো নামটো তাক ঘৰত পংকজ মাতে এনেই নামটো বেলেগ আছে অঁ অঁ তাকে হেৰি এইটো কি বিয়ালৈ মাত মাতিলে যাম দেই আম আমাকতো মাতিলেই আমাকতো মাতিলেই আপোনালোকৰ ফালে গৈ আছে এতিয়া মাতিবগৈ মতাটো খাটাং মাতিলে যাম একেলগতে যাম তাপা হেৰি এইটো কি বিয়াত আকৌ জোৰোণ ওচৰতেতো আগদিনাখনেই অঁ আগদিনাখনেই জোৰোণ দিবহি জোৰোণ দিব তাৰপিছত যে সে জোৰোণৰ নীতি নিয়মখিনি চাম আৰু আমি সেইখিনি চাম আকৌ ছোৱালীজনী কইনা সাজত কেনেকুৱা লাগে সেয়াও চাম ন অঁ সেই ইমান ধু ছোৱালীজনী দেখিবলৈও ধুনীয়াতো এই ল'ৰাটোও ধুনীয়া দুইটা মিলিছে দুটা মিলিছে আৰু হেৰি এইটো কি সন্ধিয়ালৈ মোক সে সিহঁতৰ ছোৱালী ঘৰত হেৰি এইটো কি এই জোৰোণৰ সময়ত যে বিয়া নাম জোৰে যে এই তালৈ মাতিছে এপিহে প্ৰেক্টিচ কৰিবলৈ তাকে যদি আপোনাকো কৈ থৈ যায় একেলগে যাম ওলা অঁ যদি আপোনাকো যদি আপোনাকো অঁ আপোনাকো কৈ থৈয়ে যাব ছাগৈ একেলগতে যাম প্ৰেক্টিচ কৰিবলৈ অঁ বিয়াখনলৈ যাম কিন্তু নোযোৱাকৈ নাথাকিব অঁ হ'ব তেন্তে ৰাখিছোঁ দেই